আমাৰ বৰপেটা জিলাত শিক্ষা নিযুক্তি আৰু নেতৃত্বৰ ক্ষেত্ৰত যুৱচামে সন্মুখীন হোৱা কিছুমান প্ৰত্য়াহ্বান তেওঁলোকে দাঙি ধৰিছে প্ৰত্য়াহ্বানৰ যি যুগত কম্পিটিচনৰ যুগ তেওঁলোকৰ নিজৰ নিজৰ চবৰে এটা চেলেঞ্জ থাকিব লাগিব প্ৰত্য়াহ্বান এটা থাকিব লাগিব যে মই এইখিনি কৰিম এইখিনি মোৰ কৰিব লাগিব নিজৰ ভিতৰত এটা দক্ষতা এটা আনিব লাগিব তেতিয়াহে সেই প্ৰত্য়াহ্বানটো সন্মুখীন হ'ব পাৰিব আৰু এই নিজ আৰু সুবিধা সুযোগবোৰ তেওঁলোকে কোনেও দিব নোৱাৰে নিজে সুযোগটো সৃষ্টি কৰি ল'ব লাগিব তাৰবাবে তেওঁলোকে নিজকে নিজে চেলেঞ্জ কৰিব লাগিব প্ৰত্য়াহ্বান কৰিব লাগিব যে মই এইখিনি কাম কৰিব পাৰিম এইখিনি কাম কোনেও কৰি দিব নোৱাৰে শিক্ষাৰ নিযুক্তি আৰু নেতৃত্বত তেওঁলোকে নিজেই কৰিব লাগিব বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ এই প্ৰতিযোগিতাত সফল হ'বলৈ হ'লে নিজকে এজন দক্ষ ব্য়ক্তি হিচাপে সমাজত গঢ়ি তুলিব লাগিব তেতিয়াহে তেওঁৰ এই প্ৰত্য়াহ্বানটো প্ৰত্য়াহ্বানটো

সুযোগৰ ক্ষেত্ৰত এটা লাভৱান হ'ব এই প্ৰত্য়াহ্বানটো তেওঁলোকে নিজে নিজক কৰিব লাগিব যে মই সমাজৰ কাৰণে এইখিনি কৰিম শিক্ষাৰ কাৰণে এইখিনি কৰিম শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ মাজত এটা দক্ষ সৃষ্টি কৰি ল'ব লাগিব তেতিয়াহে তেওঁলোকে সমাজত এজন প্ৰতিষ্ঠাশীল ব্য়ক্তি হিচাপে গঢ়ি তুলিব পাৰিব আৰু শিক্ষা এটা বৰ্তমান যুগত মূখ্য় ভূমিকা শিক্ষা নহ'লে আমি কোনো ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিম এই শিক্ষাই মানুহক আগুৱাই যাবলৈ এটা সুযোগ দিয়ে শিক্ষাৰ কোনো এই এই বাধা নাই এই বাধা তেওঁলোকে নেওচি কিছুমান কাম কৰিব লাগিব